কিতাপৰ বাহিৰে মই আলোচনী বা মানে সৰু থাকোঁতে মৌচাক এনেকুৱা ধৰণৰ বসুন্ধৰা এনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলোঁ আৰু উপন্যাস পঢ়ি বহুত বেছি ভাল পাওঁ আৰু বাতৰিকাকতো কেতিয়াবা কেতিয়াবা পঢ়োঁ উপন্যাস বুলি ক'বলৈ গ'লে মই অলপতে কৌশিক নন্দন বৰুৱাৰ যিখন উপন্যাস প্ৰকাশিত হৈছিল নিৰিবিলি সেইখন মানে মোৰ খুব ভাললগা উপন্যাস সেইখন কম বেছি বয়সৰ সকলো মানুহেই পঢ়িব পাৰে খুব ভাললগা এখন উপন্যাস সেই উপন্যাসখনে মই ভাবোঁ সকলো লোককে বহুত বেছি আকৰ্ষিত কৰিব গতিকে সকলোৱে সেই উপন্যাসখন পঢ়াটো বহুত বেছি দৰকাৰ আৰু এই উপন্যাসখনৰ জৰিয়তে বহুতো লোকে নজনা কথা জানিব পাৰিব তেওঁলোকৰ সেই হোষ্টেলৰ অভিজ্ঞতাসমূহ কেনেকুৱা বা এনেকুৱা ধৰণৰ কথাসমূহ জানিব পাৰিব